মই নিজৰ আজৰি সময়ত বিভিন্ন ধৰণৰ কাম কৰোঁ বিশেষকৈ মই খেলি ভাল পাওঁ আৰু চিনেমা চাই ভাল পাওঁ ঘূৰি ভাল পাওঁ গান শুনি ভাল পাওঁ আৰু টিভিত দিয়া বিভিন্ন ৰিয়েলিটি শ্ব' বিলাক চাই ভাল পাওঁ মই খেলি চবতকে বেছি ভাল পাওঁ মই আজৰি সময়ত ক্ৰিকেট খেলো বেডমিণ্টন খেলো কেৰম খেলো তাৰ পিছত বিভিন্ন ধৰণৰ চিনেমা চাওঁ চিৰিজবিলাক চাওঁ মুঠতে মই মনোৰঞ্জনমূলক বস্তুবিলাক চাই ভাল পাওঁ

আজৰি সময়ত মই ঘূৰিও ভাল পাওঁ বিভিন্ন জাগাত ঘূৰিব যাওঁ নিজৰ গাড়ীখন লৈ পেলাই মই ওলাই যাওঁ নতুন নতুন জাগাবিলাক চাই পেলাই তাত ফটো উঠি সেই জাগাটোৰ বিষয়ে অলপ জানি মই খুব ভাল পাওঁ আৰু সমনীয়াৰ লগত আড্ডা মাৰিও মই ভাল পাওঁ লগৰ একেলগে পঢ়া ল'ৰাৰ লগত বহি বিভিন্ন ধৰণৰ টপিক ডিছকাছ কৰি বিভিন্ন লেকচাৰ মাৰি সময় পাছ কৰি মই বহুত ভালপাওঁ আৰু মাজে সময়ে মই লগৰ ল'ৰাৰ লগত মাছ ধৰিবও যাওঁ বৰশী বাওঁ জাল মাৰো ফিছিং মই এটা বৰ ভাল লগা বিষয় মই মাছ ধৰোঁ ফিছিং কৰোঁ বেডমিণ্টন খেলিব যাওঁ সন্ধিয়া সময়ত আৰু আবেলি সময়ত ক্ৰিকেট খেলো আৰু কেৰম মোৰ ঘৰতে আছে আমাৰ কেৰম খেলা লগৰ পাৰ্টনাৰ আছে চাৰিজন মান আহে আমি কেৰম খেলো কেৰম খেলি পেলাই খুব ভালপাওঁ মই আৰু গান শুনো এ আৰ ৰহমানৰ মিউজিক মোৰ ফেভৰেইট বিভিন্ন ধৰণৰ মই নতুন নতুন বহুত সকলোবোৰ চিংগাৰৰে গান শুনো মই অসমীয়া ইংলিছ হিন্দী বিভিন্ন ধৰণৰ গান শুনো মুঠতে গান মই ভাল পাওঁ গান শুনো আৰু নিজেও অলপ চলপ গাওঁ গান মই ৰেগুলাৰ শুনাৰ নিচিনাই আৰু চাউণ্ড চিষ্টেমত গান লগাই পেলাই শুনি থাকি ভালপাওঁ মই উদিত নাৰায়ন চনু নিগম কেকে তাৰ পাছত অৰিজিৎ সিঙৰ গান খুব ভালপাওঁ মিউজিকৰ ভিতৰত এ আৰ ৰহমান ৰ মিউজিক ভালপাওঁ এ আৰ ৰহমানে কমপ'জ কৰা প্ৰতিতো গানেই মই শুনিছোঁ মোৰ খুব ভাল লাগে গান শুনি আজৰি সময়খিনিত বিশেষকৈ গান শুনি সময় পাৰ কৰি খুব ভাল পাওঁ গান গান এটা লগাই লৈ যিকোনো কাম ঘৰৰ এতিয়া মকৰা জাল চাফা কৰা কাপোৰ চাফা কৰা কাপোৰ ধোৱা এইবিলাক কাম কৰি থাকোঁ গান শুনি শুনিয়ে সকলো কাম কৰি থাকোঁ বন্ধ দিনত আৰু আজৰি সময় পালে ঘৰৰ মানুহক লগত লৈ বা ফ্ৰেণ্ডক লগত লৈ ফুৰিবলৈ যোৱাতো এটা মোৰ খুব ভাল লগা কাম নতুন নতুন জাগা এক্সপ্ল'ৰ কৰাতো এটা মোৰ হবি হয়

আজৰি সময়খিনি এনেকেই পাৰ কৰি ভাল পাওঁ বিভিন্ন ধৰণৰ ভাল কাম কৰি এনেই বিছনাত পৰি থাকি মই ভাল নাপাওঁ আজৰি সময়খিনি সদায় কিবা নহয় কিবা এটা ভাল লগা কাম কৰি সময় আজৰি সময় খিনি অতিবাহিত কৰি পেলাই খুব ভাল পাওঁ মই আৰু ড্ৰয়িং কৰিও ভাল পাওঁ ছবি আঁকো মই ছবি আঁকি ভালপাওঁ বিভিন্ন ধৰণৰ প্ৰাকৃতিক দৃশ্য আঁকি সেই তাতে কালাৰিং কালাৰ কৰি মই আঁকি ভাল পাঁও তাৰ পিছত সেইখিনি আঁকা ভাল আৰ্ট হ'লে মই সেইখিনি আকৌ নিজেই বাহঁৰে কাটি বাইণ্ডিং কৰি পেলাই ধুনীয়াকে বাইণ্ডিং কৰোঁ কৰি পেলাই ধুনীয়াকে ফ্ৰেম বনাই পেলাই সেই ফ্ৰেম খিনিত কালাৰ কৰি মই যোনতো আৰ্ট কৰোঁ সেই আৰ্টতো মানে ধুনীয়াকে ফিটিং কৰি পেলাই ৱালত ওলমাই থৈ বা যিকোনো লগৰ ফ্ৰেণ্ডক মই গিফট কৰি মই মই ভাল পাওঁ এনেকেই মই আজৰি সময়খিনি পাৰ কৰোঁ বিভিন্ন ধৰণৰ ভাল লগা কামেৰে ক্ৰিকেট খেলিতো খুবেই ভাল পাওঁ মই বেটিং কৰোঁ বিভিন্ন জাগত হোৱা টুৰ্নামেণ্ট বিলাক খেলিব যাওঁ খেলিব গৈ পেলাই বিভিন্ন জাগাত খেলি মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ আৰু কলেজত পঢ়ি থকাৰ সময়ত মই বহুত ক্ৰিকেট খেলিছিলোঁ ক্ৰিকেট খেলি পেলাই মই মেন অফ দা ছিৰিজ পাইছিলোঁ তাৰ পিছত কেৰম কেৰমত মই প্ৰতি বাৰেই কলেজত চেম্পিয়ন হৈছোঁ তিনিবাৰ তিনি বছৰ পঢ়িছোঁ মই টি এছ বি কলেজত তাত মই তিনি বছৰেই চেম্পিয়ন হৈছোঁ কেৰমৰ কেৰম মোৰ অত্যন্ত প্ৰিয় খেল আৰু আমাৰ স্থানীয় জাগাতো যেতিয়া সৰু সুৰা খেল কেৰমৰ পাতে মই তাতো জিকিবলৈ সক্ষম হৈছোঁ আজৰি সময় খিনি এনেকুৱা এটা এইদৰে ভাল ভাল লগা কাম কৰি এটা প্ৰডাক্টিভ পদ্ধতিৰে প্ৰডাক্টিভ কাম কৰি আজৰি সময়খিনি অতিবাহিত কৰিবলৈ মই ভাল পাওঁ আৰু আজৰি সময়খিনি ভাল দৰে ব্যৱহাৰ কৰিব পাৰিলে আমাৰ দেহ মনো ভালে থাকে স্বাস্থ্যও ভালে থাকে আৰু সেয়েহে আজৰি সময়ৰ খিনি আমি ভালদৰে অতিবাহিত কৰিব লাগে আৰু আজৰি সময় বুলি তাক পেলাই থৈ শুই থাকিলে নহয় গতিকে আজৰি সময়ত আমি লগৰ ল'ৰাৰ লগত আড্ডা মাৰিও সেই সময়তোত এটা ভাল কথা পাতি ভাল আলোচনা কৰি বিভিন্ন তাত ভাল টপিক লৈ সেই ওপৰত ভাল ডিছকাছ কৰি আমি ভালকে আজৰি সময় খিনি পাৰ কৰিব পাৰোঁ আজৰি সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰিলেও মানুহে জীৱনত সফলতা পাবলৈ সক্ষম হয় গতিকে